আপোনাৰ অঞ্চলত বুলি ক'লে ধৰ্মৰ ক্ষেত্ৰত আমি বিশেষকৈ মৰাণৰ পৰা অলপ দূৰত যোৰহাটৰ মাজুলীখনকে বুজোঁ এই মাজুলীতে আউনী আটী সত্ৰ আছে অকল আউনী আটী সত্ৰ বুলিয়ে নহয় বহুতখিনি সত্ৰই তাত আছে সেইক্ষেত্ৰত বিশেষকৈ পৰ্যটন যিটো বিভাগ মাজুলীতেই এই পৰ্যটনৰ ক্ষেত্ৰত মাজুলীতেই দেখা যায় পৃথিৱীৰ ভিতৰত একমাত্ৰ বৃহত্তম নদীদ্বিপ পৃথিৱীৰ বিভিন্ন দেশৰ পৰা এই মাজুলীলে আহি তাৰ যিবিলাক সত্ৰ সত্ৰত গৱেষণা কৰিবলৈ অহা দেখা যায় বিশেষকৈ সত্ৰীয়া নৃত্য তেনেকৈ যিবিলাক আছে এই সত্ৰীয়া নৃত্য এইবিলাকৰ ওপৰত যথেষ্ট গৱেষণা কৰা দেখা যায়